অঁ বাইদেউ কওক ভালে ভালে আপোনাৰ

অঁ কৰিলে কৰিলে আপোনালোকৰ কৰিলে ন অঁ যাম যাম অঁ ঠিক আছে একেলগে যাম তেনেহ'লে ন' অঁ নাই মেখেলাই পিন্ধিম ভাবিছোঁ তাততো চবে মেখেলাই পিন্ধে ন সেইতি অঁ অঁ

অঁ ঠিকে আছে মই ভাবিছোঁ এটা হালধীয়া ৰঙৰ পিন্ধিম মেখেলা চাদৰযোৰ অঁ হালধীয়া অঁ গিফ্ট আৰু গিফ্ট কি দিব ভাবিছে ন বাইদেউ অঁ সেই অঁ সেইটো বাৰ্থ ডে হিচাপে নাই পতা অঁ অঁ সেইটো এনিভাৰ্চাৰী হয় ন অঁ সেইটোৱে ভাবিছোঁ মই মিলি দুইজনী দি দিম ন অঁ সেইটোৱে অঁ কিবা কুকাৰ উকাৰ কিবা এনেকুৱা দিলে ভাল হ'ব ন' অঁ অঁ সেইটোৱে অঁ ঠিক আছে আৰু খবৰ ভাল ন অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে অঁ আৰু খোৱা বোৱা হ'ল অঁ অঁ অঁ হয় হয় ঠিক আছে তেনেহ'লে থৈছোঁ বাইদেউ অঁ অঁ অঁ